হেল্লো অলকানন্দা ৰেষ্টুৰেণ্ট হয় হয় মই অলকানন্দা ৰেষ্টুৰেণ্টলৈ ফোন কৰিছোঁ আৰু এটা অভিযোগৰ বাবে এই ফোন কৰিবলগীয়া হৈছে অঁ মই দুপৰীয়া সময়ত এটা অৰ্ডাৰ পঠিয়াইছিলোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টলৈ তাৰ অর্ডাৰ দুটা আছিলে যে দুটা আছিলে এটা আছিলে চিকেন চাওমিন আৰু এটা আছিলে চিকেন ললিপপ মোৰ কথাৰ মতে অৰ্ডাৰ আহি পালেহি কিন্তু তাত মই তেওঁলোকক অনলাইন পেইমেণ্টো কৰিলোঁ তাৰ পাছত ভিতৰত আহি মই যেতিয়া পেকেটকেইটা খুলিছোঁ তেতিয়া মই তাত দেখিছোঁ যে কেৱল তাত চিকেন চাওমিনটোহে আছে তাৰ ভিতৰত চিকেন ললিপপ কিন্তু নিখোজ হৈ আছে সেইবাবেই সেই কথা অৱগত কৰিবৰ বাবেই মই আপোনালোকৰ ৰেষ্টুৰেণ্টলৈ ফোন কৰিছোঁ আৰু ইয়াৰ এক ব্যৱস্থা গ্রহণ কৰিব বুলি মই আশাবাদী ধন্যবাদ